আগৰ দৰে ছয়নীয়া পথাৰ নোহোৱা বাবে গৰু ম'হৰ কষ্ট হয় আৰু সেইবাবে আমি কিনা দানা খোৱালেও আমাৰ উৎপাদনটো কম গাখীৰ পানী নাপাওঁ কম পাওঁ আৰু গৰু ম'হ বৰ স্বাস্থ্যৱান নহয় সেইটো কাৰণে আমি গাখীৰ পানীও কম পাওঁ আমি দানাটো আনি সিজাওঁতে পকাওঁতে পালনক পালনকজনেও অকণমান কষ্ট হয় আগে ঘাঁহ পানী পথাৰত থাকোঁতে গৰু পালনক যেনেও অকণমান উজু হয় বাৰু কষ্ট নহয় সেই কামকণ কৰিবলৈ এতিয়া দানা সিজোৱা পা ধৰি খৰি কাঠ বাঁহ এনেকৈ কৰি আদি দৰকাৰো হয় যতন দৰকাৰ হয় আৰু গৰু গৰুজনীক বাৰু গৰুটোক পালন বেছিকৈ কৰিব লাগে সেইটো কাৰণে আমি চৰণীয়া পথাৰত আগত আমি ভাল পাইছিলোঁ এতিয়া ধৰি লওক আনি দানাখিনি খোৱা পা আমাৰ খৰচপাতিও বেছি হয় আৰু বনোৱা কৰাও কষ্ট হয় সেইবাবে আমি উৎপাদনটো বহুত কমো পাওঁ গৰু ম'হ গৰু ছাগলী পোৱালিও স্বাস্থ্যৱান নহয় আৰু পথাৰৰ ঘাঁ বন যদি খাবলৈ পালেহেঁতেন তেনেকৈ ধৰণে গৰু ম'হো শকত হ'লহেঁতেন ছাগলী ছাগলী এতিয়া আমি পুহিছোঁ ছাগলী পুহিছোঁ ছাগলী দহজনীৰ কাৰণে চাপৰ কিনোতে কিমান পইচা দৰকাৰ হয় ধৰি লওক এজনী ছাগলীকটো প্ৰতি সাঁজে এপুৰাকৈ চাপৰ খুৱাবই লাগিব সেই দহজনী ছাগলীক চাপৰ খুৱাওঁতে কিমান কেই টকা সপ্তাহি পইচা দৰকাৰ হয় আমি পালনজনকে জানো আৰু পোৱালি পোৱালিটোক এতিয়া তিনি মাহ হোৱা মাত্ৰ খাচী কৰাব লাগিব সেই খাচীটো কৰাতেও আজিকালি ডক্টৰ আনিব লাগে ডক্টৰ খৰচ কিমান কেই টকা হয় আৰু তাৰপৰা আৰু আকৌ খাচী ছাগলীটোতো তো ভালকৈ দানা খুৱাব লাগিব চাপৰ আনিব লাগিব আনি পিনি খুৱাব লাগে আৰু গঁৰালত মেলি পিনিতো পাত গ নিম পাত দিব লাগিব গমাই পাত দিব লাগিব এনেকৈ ধৰণে ছাগলী যিটো ঘাঁহ পায় ঘাঁহটোতো কিনি পিনি গছ আনি ৰুব লাগিব সেই ৰুৱা উৎপাদনটো ঘৰতে হ'লে মানে বেছি ভাল ধৰি লওক ছাগলীজনীক কাটি আনি উঘলাই আনি পিনি মুখৰ আগত দিব পাৰিলে বেছি ভাল যদিহে আমি কিনি আনো দানাটো সেই দানাটো কিনি আনিবলেওতো দি হেৰি পইচা লাগে বেছিকৈ সেইটো কাৰণে অলপ খৰচ পাতিবোৰ বেছি হয়